মোৰ দাদা ভাইটি পুত্ৰ সকলোৱে উচ্চ শিক্ষিত হোৱাতো বিচাৰোঁ অকল দাদা ভাইটি পুত্ৰই উচ্চ শিক্ষিত বুলি কথা নাই সকলোৱে উচ্চ শিক্ষা গ্ৰহণ কৰাতো যোগ্য গতিকে শিক্ষাৰ কোনো নিৰ্দিষ্ট সীমা নাথাকে শিক্ষা আমি মৃত্যুৰ আগমুহূৰ্তলৈকে শিক্ষা গ্ৰহণ কৰি থাকিব পাৰোঁ শিক্ষা শেষ নহয় গতিকে শিক্ষিত মানুহৰ কতো একো ফালৰ পৰা একো অসুবিধা নহয় গতিকে শিক্ষা গ্ৰহণ কৰি থাকিব লাগে প্ৰতিটো কথাতেই শিক্ষা লাগে প্ৰতিটো স সমাজত সন্মান পায় শিক্ষিত হ'লে শিক্ষাৰ বাবে সকলোৱে সন্মান অৰ্জন কৰিব পাৰে গতিকে উচ্চ শিক্ষা প্ৰতিজন মানুহে গোটেই সকলোৱে বহুত প্ৰয়োজনীয় গতিকে শিক্ষা গ্ৰহণ কৰি থকাতো মই বিচাৰোঁ